ৰাসায়নিক কীটনাশক দ্রব্যসমূহে মাটি ধ্বংস কৰিছে নাই বুলি ক'বলৈ গ'লে মাটি ধ্বংসটো এশবাৰ কৰি আছে ৰাসায়নিক দ্ৰব্যসমূহে মাটিৰ আমাৰ গুণাগুণ দিনক দিনে নাইকিয়া কৰি পেলাইছে প্ৰতি বছৰে দেখা পাইছোঁ যিবোৰ মাটিত আমাৰ ৰাসায়নিক দ্ৰব্যসমূহ বা কীটনাশক ব্যৱহাৰ কৰিছে তাৰ খেতিৰ উৎপাদন দিনক দিনে কমি আহিছে প্ৰথম কথা হৈছে ৰাসায়নিক দ্ৰব্যসমূহ ব্যৱহাৰ কৰাৰ লগে লগে আমাৰ যিবিলাক মাটিত কেঁচু থাকে আমাৰ যি কৃষকৰ বন্ধু বুলি কওঁ সেই কেঁচুসমূহ সম্পূৰ্ণৰূপে মাৰি পেলাইছে যাৰ ফলত মাটিডৰাৰ উৰ্বৰতা একেবাৰে নাইকিয়া হৈ পৰিছে দ্ৱিতীয়তে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা এবাৰ ব্যৱহাৰ কৰাৰ পিছত যদি আকৌ পিছৰবাৰ ব্যৱহাৰ কৰা নহয় তাততো খেতি নহয় বুলিয়েই ক'ব পাৰি গতিকে মাটিৰ গুণাগুণতা একেবাৰেই নাইকিয়া কৰি পেলাইছে মাটিসমূহ একদম টান টান হৈ গৈছে মাটিবিলাক আৰু তাৰ গুণাগুণ একেবাৰে নাইকিয়া হৈছে বুলি ক'ব পাৰি ইয়াৰ বিকল্প হিচাপে আমি বহুত কিছু ব্যৱহাৰ কৰিব পাৰোঁ তেনে ক্ষেত্ৰত জৈৱিক সাৰ আছে বা কেঁচু সাৰ আছে জৈৱিক সাৰ বা কেঁচু সাৰ ব্যৱহাৰ কৰি আমি সম্পূৰ্ণ শুদ্ধ আৰু স্বাস্থ্যসন্মত খেতি আমি কৰিব পাৰোঁ খাদ্য আমি উৎপাদন কৰিব পাৰোঁ কিন্তু সজাগতাৰ অলপ অভাৱ হৈ আছে কাৰণে এইবোৰ ব্যৱহাৰত আমাৰ মানুহবিলাক এতিয়াও বহুত পিছ পৰি আছে কেঁচু সাৰে আমাক কোনো অপকাৰ নকৰে আৰু জৈৱিক সাৰসমূহে আমাক অপকাৰ নকৰে মাটিৰ উৰ্বৰতা বঢ়াই লগতে খাদ্যৰ কোনো ধৰণৰ বিহ উৎপন্ন নকৰে খাদ্যসমূহত আৰু সেই খাদ্যই মানুহক কোনোধৰণৰ অপকাৰ নকৰে গতিকে আমি পৰাপক্ষত কেঁচু সাৰ আৰু জৈৱিক সাৰেই ব্যৱহাৰ কৰাৰ আমাৰ কাৰণে উচিত